আমাৰ গাঁৱৰ অঞ্চলৰ পশু পশুবিলাক ধৰক যেনে বহুত বেমাৰে সময়ে সময়ে দেখা পোৱা যায় যেনে ধৰক আপোনাৰ গৰুবিলাকৰ যেনে ধৰণে শুকান দিনত আপোনাৰ খোৰা ঠেংত খোৰা বেমাৰটো হয় আৰু এফালে বহাগত নতুন যিটো ঘাঁহ ওলায় ঘাঁহ খাই পিনে ধৰক অলপ ডায়েৰিয়া টাইপৰ ঢিলা ঢিলা লেট্রিন কৰা বেমাৰটো আৰম্ভ হয় আৰু বিশেষকৈ এতিয়া ছাগলীবিলাকৰো দেখো সময়ে সময়ে কেতিয়াবা ফাফৰে খোৱা নিচিনাকৈ নোম এৰি যায় ছাল ছাল চিটাত আৰু গাঁওখনত দেখো এতিয়া কুকুৰবিলাকৰো দেখো এতিয়া বহুত সময়ে সময়ে ধৰক এই কি বুলি কয় ছালৰ বেমাৰ প্লাছ ককাল ভাঙিপেনে চুচৰি যোৱা বেমাৰটো দেখা যায় এনেধৰণৰ বেমাৰবিলাক আমাৰ অঞ্চলবিলাকত সময়ে সময়ে দেখা পাই থাকো